মই এজন ভাৰতীয় নাগৰিক হিচাপে মই আমাৰ ভাৰতত থকা সকলো ৰাজনৈতিক দলকে সমৰ্থন কৰোঁ কাৰণ আমাৰ দেশত যিবোৰ যিকেইটাৰ ৰাজনৈতিক দলে শাসন কৰিছে অথবা দুটা ৰাজনৈতিক দল মিলি যদি চৰকাৰ গঠন কৰে তথাপিও আমাক বিৰোধী দলৰ প্ৰয়োজন হয় সেইবাবে মই আমাৰ দেশত থকা সকলোবোৰ ৰাজনৈতিক দলক সমৰ্থন কৰোঁ কাৰণ শক্তিশালী বিৰোধী দলৰ অভাৱ হ'লে চৰ শাসক পক্ষৰ চৰকাৰখনে ভালদৰে শাসন কৰাত তেওঁলোকে বিপথে যাব পাৰে সক বিৰোধী দলৰ পদক্ষেপৰ অবিহনে শাসকীয় পক্ষৰ চৰকাৰখনে আভ্যন্তৰীণ বিকাশত তেওঁলোকে ভালদৰে সফল হ'ব নোৱাৰে সেইবাবে মই ভাবোঁ আমাৰ দেশত থকা সকলোবোৰ ৰাজনৈতিক দলক দলেই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে চৰকাৰ গঠন কৰাই হওক বা নকৰাই হওক সকলোবোৰ ৰাজনৈতিক দল মই সমৰ্থন কৰোঁ আমাৰ দেশখন গণতন্ত্ৰৰ গণতান্ত্ৰিক হিচাপে মই আমাৰ দেশৰ ন্যায়িক ব্যৱস্থাটোৰ পচন্দ কৰোঁ কাৰণ আমাৰ দেশখনৰ ন্যায়িক ব্যৱস্থাটোৱে এজন নিবনুৱাৰ পৰা ৰাষ্ট্ৰপতিলৈকে সমান ন্যায় প্ৰদান কৰে এজন সাধাৰণ সাধাৰণ মানুহে এটা ভুলৰ বিনিময়ত যিটো শাস্তি পাব লাগে আমাৰ দেশ ৰাষ্ট্ৰপতিজনেও সেই একেটা ভুলৰ বাবে একেটা একে শাস্তি ই ভোগ কৰিবলগীয়া হয় সেইবাবে মই আমাৰ দেশৰ ন্যায়িক ব্যৱস্থাটোৰ সমৰ্থন কৰোঁ ইয়াৰোপৰিও আমাৰ সংবিধানে ন্যায় ব্যৱস্থাটোক আৰু কটকটীয়া কৰি তোলাৰ বাবে কিছুমান নিয়ম নীতি নিয়ম বান্ধি দিছে সেই নীতি নিয়মবোৰৰ বাবে আমাৰ দেশখন ভালদৰে পৰিচালনা হোৱাত সহায় কৰিছে সেইবাবেও মই আমাৰ দেশৰ দেশখন গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ন্যায় ব্যৱস্থাটো সমৰ্থন কৰোঁ আমাৰ দেশখনৰ ন্যায় গণতান্ত্ৰিক হিচাপে মই অপচন্দ কৰাৰ অপচন্দ কৰাৰ কাৰণটো হৈছে বহুদলীয় চৰকাৰত দুৰ্নীতি বৃদ্ধি হয় যিহেতু আমাৰ দেশখন গণতান্ত্ৰিক ৰাষ্ট্ৰ সেইবাবে বিভিন্ন বহু বহু দলে আমাক দেশখনত শাসন কৰে তাৰবাবে প্ৰতিটো দলৰ অ' নেতাসকলে দুৰ্নীতিত লিপ্ত হয় ইয়াৰ বাবে দেশখনত যিমানবোৰ উন্নতিৰ বাবে উন্নতি হ'ব লাগিছিল সিমানখিনি উন্নতি হ'ব পৰা নাই সেইবাবে মই গণতান্ত্ৰিক আমাৰ দেশখন গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে বহুদলীয় চৰকাৰত দুৰ্নীতি ব্যৱস্থাটো মই সমৰ্থন নকৰোঁ মোৰ প্ৰিয় নেতা হৈছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কাৰণ তেখেতৰ চিন্তাধাৰা আৰু কাৰ্য কাৰ্য কলাপবোৰক মই সমৰ্থন কৰোঁ আৰু মোৰ মই ভাল পাওঁ যদি মই কেতিয়াবা তেখেতক লগ পাওঁ তেনেহ'লে মই সুধিম যে তেখেতৰ দৰে এজন আদৰ্শৱান ব্যক্তি হ'বলৈ কেনে ধৰণে কষ্ট আৰু সমাজত সমাজৰ হকে কাম কৰিবলৈ কিদৰে কৰিব লাগিব